মোৰ প্ৰিয় শিল্পী গায়ক হৈছে জুবিন গাৰ্গ তেখেতক অসমত হাৰ্থ থ্ৰব বুলি কোৱা হয় আৰু তেখেতক সকলোৱে বহুত বেছি ভাল পায় আৰু শ্ৰদ্ধা কৰে আৰু ময়ো তেখেতক মোৰ প্ৰিয় শিল্পীৰ তালিকাত ৰাখো কাৰণ তেখেতৰ মানুহজন বৰ সাধাৰণ হয় আৰু তেখেতৰ গীতবোৰ মানুহৰ মন চুই যায় বুলি ক'ব পাৰি তেখেতে অসমীয়া ছবি জগতত বহুখিনি গীত অনুদান হিচাপে আগবঢ়াইছে আৰু তেখেতৰ কণ্ঠৰ যি এক অন্য সুৰ সেয়া অন্য শিল্পীতকৈ বহুত বেছি বেলেগ সাধাৰণ হিচাপে জীয়াই থাকি তেওঁ ভাল পায় আৰু তেখেতৰ মানুহৰ প্ৰতি যি মৰম আৰু ভালপোৱা আছে সেয়া অন্য শিল্পীতকৈ বহুত বেলেগ বুলি ক'ব পাৰি আৰু লগতে তেখেতৰ প্ৰত্যেকটো গীতেই এখন ছবিত এক অন্য়ন্য় আলোকপাত সৃষ্টি কৰে আৰু তেখেতৰ গীতৰ প্ৰত্যেকটো শাৰীয়ে অতি সুমধুৰ শব্দ উচ্চাৰণ আৰু তেখেতৰ যিমানবোৰ গীত আছে সকলোৱে মোৰ বহু আপোন তেখেতে প্ৰায় ত্ৰিছ হাজাৰ গীত গাইছে বুলি জনা যায় প্ৰত্যেকটাই প্ৰত্যেকটো গীতৰেই কিছু উচ্চাৰণ আছে বুলি মই ভাবোঁ